সাঁতুৰিলে আমাৰ শৰীৰটো বহুতো উপকাৰ হয় শৰীৰৰ মাংস পেশীবোৰ মজবুত হয় আৰু তেনেদৰে সাঁতুৰিলে আমাৰ মনটো বহুত ভাল লাগে তেনেদৰেই আমি সাঁতুৰি ভাল পাওঁ আৰু সাঁতুৰি আমাৰ যিমান ভাল লাগে তেনেকৈ মনটো পৰিষ্কাৰ যেন লাগে বহুত সাঁতুৰি ভাল লাগে তেনেকৈ সাঁতুৰি মা যেনেকৈ আমি হাত মাৰিলে আমাৰ হাতবিলাক বহুত ভাল লাগি যায় ভৰি ভৰিবোৰ মাৰিলে পানীত সাঁতুৰি তেনেকৈ ভৰিবিলাক আমাৰ ভাল লাগে সাঁতুৰি আমি ভাল পাওঁ তেনেদৰে আমাৰ শৰীৰটো ভালে থাকে সাঁতুৰি থাকিলে শৰীৰটো ভালে ৰাখিবলৈ আমি সাঁতুৰি বহুত কষ্ট কৰিও সাঁতুৰিব পাৰোঁ সাঁতুৰি